মই নলবাৰীৰ জিলাৰ বৰভাগৰ অন্তৰ্গত মৌৰা গাঁৱত জন্ম গ্ৰহণ কৰিছিলোঁ আমি শৈশৱ কালত খুব আনন্দৰ মাজেৰে অতিবাহিত কৰিছিলোঁ এতিয়াৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ যিটো জীৱন শৈলী সেই জীৱন শৈলীতকৈ আমাৰ জীৱন শৈলীটো অকণমান বেলেগ আছিল আমি ঘৰুৱাভাৱেই প্ৰত্যেকেই একো একোজন খেতিয়কৰ ল'ৰা বুলিয়েই ক'ব পাৰি আমি সমূহীয়াভাৱে স্কুলত একেলগেই গৈছিলোঁ খোজকাঢ়ি আৰু স্কুলৰ পৰা আহিয়েই ঘৰত কিবা কৈ কিতাপখিনি থৈ হাত মুখ ধুই ভাতকেইটা মুখত গুজিয়ে আমাৰ ঘৰৰ ওচৰতেই নামঘৰৰ যিটো আমাৰ গোপাল গোসাঁই ঘৰ সেই গোপাল গোসাঁই ঘৰৰ সন্মুখৰ যিখন খেল পথাৰ সেই খেল পথাৰত আমি হয় ফুটবল নহয় হাঠাবন্তা বা দৌৰা দৌৰি আমি এইবিলাক নানান ধৰণৰ খেল খেলিছিলোঁ আৰু আমাৰ বৰভাগ অঞ্চলটো বানপীড়িত অঞ্চল বানপানীৰ সময়ত যেতিয়া বানপানী আহে তেতিয়া আমি দুই চাৰিজন ল'ৰাই লগ লাগি কলগছৰ ভূৰ বনাওঁ আৰু সেই ভূৰত উঠি আমি ফুৰিব যাওঁ আৰু ফুৰিব যাঁওতে আমাৰ কেতিয়াবা এনেকুৱা হয় যে ডেৰ দুঘণ্টা কেতিয়া পাৰ হৈ যায় আমি গমেই নেপাওঁ ঘৰৰ মানুহৰ অকণমান চিন্তা হয় আমি ক'ৰবাত পানী পৰিলোঁ নেকি আৰু দুই এটা পৰিয়ালৰ লোকে আমাক হয়তো বিচাৰি যোৱাও উদাহৰণ আছে স্কুলৰ সেই যিটো মজা আছিল আমি পঢ়া কালত স্কুলৰ পৰা আহিয়েই বল খেলিব যোৱা দৌৰিব যোৱা বা অন্য ধৰণৰ খেল খেলিব যোৱা আৰু পূজাৰ ঠিক আমাৰ গাঁৱত জগতধাত্ৰী পূজা হয় জগতধাত্ৰী পূজাৰ ঠিক পোন্ধৰ বিছ দিনমান আগৰ পৰা আমাৰ জ্যেষ্ঠসকলে গাঁৱত নাট মঞ্চস্থ কৰিছিল আৰু নাটৰ ৰিহাচলটো চোৱাৰ বাবেই আমি খুব আগ্ৰহী আছিলোঁ আৰু প্ৰতি দিনেই সন্ধিয়া আমি চাৰে সাতমান বজাত গৈ সেই আখৰা গৃহত উপস্থিত হওঁ আৰু লুকাই চোৰকৈ হ'লেও আমি নাটকৰ ৰিহাচল চাইছিলোঁ আমি লুকাই চোৰকৈ চাব লগা হোৱাৰ মূল কাৰণটোৱেই আছিল যে সন্ধিয়া আমি ঘৰত নপঢ়ো নেকি আমাৰ জ্যেষ্ঠসকলে আমাক কেতিয়াবা দাবী ধমকিওঁ দিছিল যে তোমালোকৰ পৰীক্ষা আহিছে তোমালোকে এতিয়া যোৱা পঢ়া নাট আমি যিদিনা মঞ্চস্থ কৰিম সেইদিনা পূজাত নাট চাবা আৰু ভৱিষ্যতেও তোমালোকে নাটক কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগিব সেইবিলাক আমাক জ্যেষ্ঠবিলাকেই যথেষ্ট উপদেশ দিছিল আৰু হয়তো সেই উপদেশক শিৰোগত কৰিয়েই আমিওঁ জগতধাত্ৰী পূজাৰ প্ৰাঙ্গণত নাট মঞ্চস্থ কৰাৰ সুবিধা পাইছিলোঁ